মই ৰুমাল চিলাই কৰি ভালপাওঁ চিলাই কৰোঁ ৰুমালত ফুল কৰি ভাল লাগে আৰু ঊলে ঊলৰ যিবিলাক কুৰ্চাৰ কাম যেনেধৰণে শৰাই ঢকা কৰা এইবিলাক কৰিয়ে মই ভালপাওঁ সৰুৰপৰা ৰুমালত ধুনীয়া ধৰণে ফুল কৰি মই ভালপাওঁ ঊলৰ ঊলৰ বস্তু গাঁঠিও মই ভালপাওঁ ঊলেৰে মই খুটি পুতি এনেধৰণে লগাই যিবিলাক তেনেদৰে ৰুমালো কৰিব পাৰি ঊলৰ ৰুমাল চাৰিফালে চাৰিটা খুটি পুতি ধুনীয়াকৈ ঊলেৰে ইটো মূৰৰপৰা সিটো মূৰলৈ ঊলবিলাক টানি দি তেনেধৰণে ধুনীয়া এটা অনুমান হিচাপ লৈ পিনি অঁ মই চাৰিডাল দি যাওঁ তিনিডাল দি যাওঁ সেইটো মোৰ নিজৰ ওপৰত কথা তেনেদৰে

ৰুমাল ঊলৰ ৰুমাল হওক টেবুলত টেবুল ক্লট হওক এইবিলাক ধুনীয়াকৈ বনাই ভালপাওঁ সেইবিলাক মোৰ খুবেই ভাল বস্তু আমি খুটি পুতি যিবিলাক ঊলৰ ৰুমাল টেবুল ক্লট লগাওঁ সেইবিলাক কৰি থাকিলে বনাই থাকিলে একেৰাহে খুবেই ভাল লাগে এটা মনোযোগ এটা বহে কৰিও ভাল লাগে সেইবিলাক আৰু ঠিক সেইদৰে ৰুমালতো যদি ফুল কৰা হয় হাতেৰে চিলাই কৰা হয় এনেদৰে যদি ধুনীয়াকৈ মনোযোগ দি ধুনীয়া চিলাই কৰিবলৈ মই আজি ধুনীয়াকৈ ফুলপাহ বনাওঁ বা ৰুমালখনত মই গোলাপ ফুলপাহ হাতেৰে চিলাই কৰি বনাওঁ ধুনীয়া ধৰণে সেইবিলাক কৰি কৰি যোৱা হয় ধুনীয়া ধৰণে পাত দিয়া হয় ফুলপাহো অঁকা হয় সেইদৰে ধুনীয়াকৈ বনাই ভালপাওঁ হাতেৰে হাতেৰে চিলাই কৰিও ভাল সেয়াত ফুল কৰিও ভাল লাগে ঠিক সেইদৰে ফেব্ৰিক কৰিও ভাল লগা হয় ফেব্ৰিক কৰিও ৰং দি ৰং গোটাই মেলি চাৰি পাঁচটা ৰং লগা মিলাই লৈ গোটাই লৈ তাত ফেব্ৰিক কৰিও বনোৱা হয় ৰুমালবিলাক ৰুমালেই হওক বা যিকোনো বস্তুৱে মেখেলাটো ফেবিক কৰি বনোৱা হয় এনেদৰে ডিজাইন দিয়া হয় ফেবিক কৰি বনোৱা হয় এম্বডাৰী কৰি হাতৰ চিলাই কৰি বনোৱা হয় মেচিন চিলাই কৰিও বনোৱা হয় ৰুমাল ৰুমালতেই হওক মেখেলাতেই হওক গাৰু কভাৰতেই হওক ধুনীয়া ধৰণে তেনেদৰে চিলাই কৰা হয় এনেদৰে হাতৰ চিলাইটো ধুনীয়া যদি মিহি হয় দেখিবলৈ খুবেই ভাল লাগে মিহি চিলাইটো হ'লে মানে হাতৰ ধুনীয়া ধৰণে চেইন চিলাই কৰিও বনোৱা হ'লে মানে তেনেদৰে ভাল লাগে ধুনীয়া ধৰণে চেইন চিলাই যদি কৰি জুৰি মেলি বনোৱা হয় ৰুমালতে হওক গাৰু কভাৰতেই হওক চেইন চিলাইটো দি ফুল বনালেও খুবেই দেখিবলৈ ভাল লাগে ঠিক সেইদৰে কুৰ্চাই যদি শৰাই ঢকা বনোৱা হয় চুৱেটাৰ বনোৱা হয় মাৰফলাৰ গঁঠা হয় সেইবিলাকো ভালপাওঁ মই বনাই মেলি সাধাৰণতে ঠাণ্ডা দিন আহিলে হাতেৰে চিলাই কৰা হয় গোঁঠা হয় চুৱেটাৰ চুৱেটাৰো গঁঠা হয় মাফলাৰ গঁঠা হয় সেইদৰে ৰুমালতো এনেদৰে চিলাই কৰা হয় গাৰু কভাৰটো কৰা হয় মেখেলাটো কৰা হয় চিলাইটো ধুনীয়া ধৰণে গুজৰাটী চিলাই কৰা হয় চেইন চিলাই কৰা হয় মণি চিলাই কৰা হয় এনেধৰণে ঢেৰ ডিজাইনৰ ডিজাইন বনাব পাৰি যদি চিলাই কৰি থকা হয় ধুনীয়া ধৰণে নিজৰ মনতে আহি যায় আমুকটো মই বনাম তামুক আমুক ডিজাইনটো মই আজি বনাম ঠিক সেইদৰে সেইটোৰ মনলৈ ধাৰণা কৰি তেনেদৰে বনোৱা হৈ যায় ঠিক সেইদৰে ফুল বাচি ফুল কৰি থাকিলেও ফুলৰ ডিজাইনটো ধুনীয়া ধৰণে বাচি গৈ থাকিব পাৰি ধুনীয়া ডিজাইনত বনাই বনাব পৰা হয় ফুলৰ ডিজাইনবিলাক ডিজাইনবিলাক এনেধৰণে নিজে মনে সাজি বনোৱা বনাব পাৰি ফুল হওক পাট হওক গছ হওক ধুনীয়া ডিজাইনত কৰি যাব পৰা হয় মেখেলাবিলাকত সাধাৰণতে ফেবিক যদি কৰা হয় ফেবিক বোলে মই গোটেই মেখেলাখনত এখিলা এখিলা পাত কৰি যাওঁ তেনেধৰণেও কৰি যাব পাৰি বা মই গছ এজোপা ধুনীয়াকৈ সৰু সৰু গছ দি যাওঁ বোলে এনেধৰণেও ফুল কৰি গৈ থাকিব পাৰি ৰুমালতো ঠিক তেনেদৰে এটা চুকতো ধুনীয়াকৈ ফুল কৰি জোখ ফুল কৰা হয় গামোচাত সাধাৰণতে ডাঙৰকৈ ফুল কৰা হয় ডাঙ ডাঙৰ ফুলো বচা হয় সৰু ফুলো বচা হৈ যায় ধুনীয়া ধুনীয়া ডিজাইন কৰি যোৱা হয় গাৰু কভাৰটো হাতৰ চিলাইবিলাক ধুনীয়া ডিজাইনত বনোৱা হয় মই সেইবিলাক বনাই মেলি খুবেই ভালপাওঁ এতিয়া পাটৰ চিলাই বা ফুল বচাতকৈ যিটো ফেব্ৰিক ওলাইছে সেইটো সৰ্বসাধাৰণতে বেছিকৈ ব্যৱহাৰ কৰা হৈছে ফেব্ৰিকটো ফেব্ৰিকৰ যিটো চাপ বঢ়াই দিয়া হয় সেইদৰে মানে ফেব্ৰিক কৰিব বনোৱা হয় তেনেদৰে বনাইছোঁ আৰু এনেদৰে মই যোৱা কাপোৰটো এনে ফেব্ৰিক কৰিয়েই ধুনীয়া ডিজাইন লগাই লগাই কৰিছোঁ ধুনীয়াকৈ কিনিবলৈ পাৰি ফুল এইবিলাক বহাই দিয়া সেনেকুৱা ধৰণেও ফুল আনি মেলি ঘৰত ডিজাইন লগাই পিনি মই বনাই বনাইছোঁ যোৰা কাপোৰত যোৰা কাপোৰ এনেকুৱা বনোৱা হৈছে কাপোৰ উকাকৈ কিনি আনি তাত ধুনীয়া ডিজাইন দি পিনি ফুল কৰা হৈছে চাফ ফেব্ৰিক কৰি হওক বা ফুল লগাই দিয়া কৰিও মই বনাইছোঁ ৰুমালো তেনেদৰে বনাইছোঁ ৰুমাল চিলাই কৰি মেলিও মই হাতৰ চিলাই কৰি মেলিও বহুতক উপহাৰ দিয়া হৈছে বিহুত সৰু সৰু হেৰি ল'ৰা ছোৱালী আহিলে তেওঁলোককো ৰুমালখন হাতৰ নিজৰ চিলাই কৰা ৰুমালখন দিলে সিহঁতেও বহুত ভাল পায় কোনে কৰিছে তেওঁলোকে সুধে মই নিজেই কৰা বুলি ক'লে এতিয়া বহুত ভালেই পায় ইমান ধুনীয়া কৰিছে এনেদৰে কয় সেই তেনেদৰে চিলাইটো খালী কিছুমানৰ চিলাইটো মিহি নহয় কৰাক লৈ ওপৰত কথা ধুন ভালকৈ কৰিলে মানে ধুনীয়া ডিজাইনত কৰিলে মানে মিহি হৈ যায় হাতৰ চিলাইবিলাক মেচিনতো তেনেদৰে চিলাই ফুল কৰা হয় মেচিনত ধুনীয়াকৈ ফুলপাহ কাপোৰ মেখেলাতেই হওক বা ৰুমালতেই হওক বা গাৰু কভাৰতেই হওক ধুনীয়াকৈ ফুলপাহ আঁকি লৈ মেচিনতো মেচিন চলায়ো কৰা হয় হাতেৰে বেছি ধৰক মই হাতেৰেও কৰোঁ আৰু মেচিনতো কৰোঁ মেচিন মেচিনটো সিমান ব্যৱহাৰ কৰা নহয় ভৰি মাৰি থাকিব লাগে চিংহা চিংঘা মেচিনত হাতত চিলাইটোৰে সিমান দিগদাৰ নহয় ইফাল সিফালে গৈ থাকিলেও লৈ পিনি কিবা এটা হাতত লৈ গৈ পিনিও চিলাই কৰাৰ বা যিটো বস্তুত চিলাই কৰি আছো সেই বস্তুটো মই হাতত লৈ গৈ হ'লেও এইফালে সিফালে যাব পাৰোঁ হাতত লৈ কৰি থাকিলে মানে বেলেগ সেইটো কাম কৰিও বেলেগ এটা কামত মানে মুখেৰে কোৱা কাম হ'লতো মই কৰিব পৰা হয় যিহেতু মই হাতেহে চিলাই কৰি থাকোঁ হাতত ধুনীয়া ধৰণে হাত দুখনে চিলাই কৰি থাকিলেও ইফালে সিফালে চাবলৈ যাব পৰা হয় বস্তুবিলাক সেইদৰে কৰা হয় কিন্তু মেচিনত কৰি থাকিলে ডিজাইন বনাই থাকিলে একে বহি থাকি কৰি থাকিব লাগে বহুত দেৰি এনে হাতেৰে হাতৰ চিলাই কৰিলে মানে ভাল হাতেৰে চিলাইটো হাতত লৈ খোজকাঢ়ি হ'লেও মই ইফালে সিফালে অলপ যাব পাৰোঁ হাতত লৈ কৰি গৈ থাকিব পাৰোঁ হৈ মই ল'ব পাৰোঁ কিন্তু মেচিনত যদি যিকোনো বস্তু বনাই থকা হয় তেতিয়া তাতে বহি মেলি কৰিব লগা হয় কিন্তু উঠি যাব নোৱাৰি সেইধৰণে সেইকাৰণে সৰ্বসাধাৰণতে মই হাতৰ চিলাইটোৱেই বেছিকৈ কৰোঁ এতিয়া মই ঠাণ্ডা দিন যিহেতু আহি আছে সেইবাবে মই ঠাণ্ডাত চুৱেটাৰ গঁঠা কাম আৰম্ভ কৰি আছো চুৱেটাৰ গোঁঠিবলৈ আৰম্ভ কৰিছোঁ ঊল কিনি আনি মেলি চুৱেটাৰ ডিজাইন বন কৰি আছো এতিয়া চুৱেটাৰ আধা বনোৱা মেলা হৈছেগৈ আৰু অলপ আৰু তাৰ কাম বাকী আছেগৈ আৰু চুৱেটাৰটোতো অলপ সময় লাগে সেইদৰে কাৰণে লাহে লাহে ডিজাইন কৰি দি থকা হৈছে বনাই থকা হৈছে